আমি এতিয়া কুকুৰা পুহিবলৈ হ'লে এতিয়া দুটা আনিব লাগিব কুকুৰা সেই দুটাৰ পৰা যেনিবা এতিয়া ডাঙৰ হ'ব ডাঙৰ হ'লে ধৰক দিম পাৰিব ডিম পাৰি পুৱাই পোন্ধৰ বিছটা ডিম পাৰি আকৌ পাঁচি সজা মানে খেৰ চেৰ আনি সজা দিব লাগিব সজা দি মেলি আকৌ উমনি দিব লাগিব উমনি দি মেলি আকৌ পোৱালি ওলালে আকৌ পোৱালি ওলাই মানে সৰহ হ'ব ধৰক এতিয়া বিছটা দিম দিলে এতিয়া বিছটা পোৱালি ওলালে লাহে লাহেকৈ ডাঙৰ হ'ব ডাঙৰ হৈ হৈ যাব তাৰপা আকৌ আমি ডাঙৰকৈ গঁৰালটো বনাই দিব লাগিব যতন কৰিব লাগিব এতিয়া ধৰক এতিয়া হাঁহ কুকুৰা লোকেল পুহিলে বহুত আমাৰ এতিয়া দুখীয়া মানুহ কাৰণে উন্নতি এতিয়া ধৰক হাঁহ কুকুৰা পুহি মেলিয়ে ধৰক আমি চলিব পৰা হ'ব আমাৰ এতিয়া দুখীয়া মানুহে কুকুৰা বেছিয়ে যেনিবা পুহি মেলি বেছিয়ে তেল নিমখ খাবলৈ হ'ব চলিবলৈ হ'ব এই তেনেকুৱা আৰু যাতে পুহিব লাগে আৰু সকলোৱে আমাৰ এতিয়া দুখীয়া শ্ৰেণীৰ মানুহে এতিয়া হাঁহ হাঁহো এতিয়া পুহিব লাগিব এহাল আনি তেওঁ সেয়া হাঁহে আনি মানে এহাল আনি ডাঙৰ হ'ব ডাঙৰ হৈ এতিয়া লাহে লাহেকৈ ডাঙৰ হৈ দিম পাৰিব হাঁহেও হাঁহক এতিয়া আমি গঁৰাল মানে খেৰ গঁৰাল চৰাল বনাই দিব লাগিব বেলেগকৈ তাৰপা আকৌ হাঁহ এতিয়া ধৰক এতিয়া পোৱালি ওলাব পোৱালি ওলাই আকৌ হাঁহক হাঁহ পোৱালিকো যতন কৰিব লাগিব ধৰক এতিয়া সৰু সৰু পোৱালিবোৰৰ কাৰণে ঘৰ বনাই দিব লাগিব পুখুৰী ধুনীয়াকৈ খান্দি দি দিব লাগিব এতিয়া হাঁহ পোৱালি ঢাকিবলৈ হ'লে সৰুকৈ খাং লাগিব আকৌ মাজে সময়ে মেলি মেলিও দিব লাগিব সৰু পুখুৰী এটা যেতিবা চৰিবলৈ হাঁহ পোৱালিবোৰক তাৰপৰা সেয়া আকৌ আমাৰ দুখীয়া মানুহে পুহি মেলি যাতে আৰু সকলোৱে পুহিব লাগে হাঁহ কুকুৰা এতিয়া সেয়াই বিকি মেলি চলিব পৰা হ'ব তেল নিমখ খাবলৈ হ'ব তেনেকুৱা আৰু ধৰক তেতিয়াকৈ আকৌ নিজেও খাবলৈ হ'ব হাঁহ কুকুৰা পুহিলে সেই তেনেকুৱা আৰু এতিয়া ব্ৰইলাৰ এতিয়া পুহিলেও এতিয়া বহুত যতন কৰিব লাগে বেজী দৰৱ দিব লাগিব সেয়াই আৰু এতিয়া আকৌ চৰকাৰী যেনিবা এতিয়া এইবোৰ আঁচনি কিবা কিবি কৰিছে যেনিবা পশু পশু কিবা শাক খোৱা গ কিবাকিবি আৰু তেনেকুৱাতো শুনা নাই বাৰু গাঁৱতো কোনো পোৱাই নাই তেনেকুৱা মানে হাঁহ কুকুৰাৰ যেনিবা একো আঁচনি পোৱা নাই গঁৰাল একো দিয়া নাই সেয়াই মানে চৰকাৰে যাতে দিব লাগে দৰৱ পাতিবোৰ মানে দিলে ভাল আৰু চৰকাৰে অলপ দিলে মানে আৰু গাঁওখন অলপ ভালেই হ'ব আৰু পুহিব সকলোৱে এতিয়া ঘৰ যেনিবা সকলোৱে লোকেল বস্তুৱে পোহে আৰু হাঁহ কুকুৰা এতিয়া চৰকাৰৰ ফালৰ পৰা যেনিবা ধৰক অলপমান আঁচনি যেতিয়া পালে ভাল আছিলে আৰু মানে হাঁহ কুকুৰা গঁৰাল কিবা কিবি দৰৱ পাতি সেয়াই আৰু মানে পুহিব লাগে আৰু সকলোৱে